আমি হাজিৰা লগাই খেতি পথাৰ ধান ৰোওঁ কুঁহিয়াৰৰ খেতি কৰোঁ সেই ধান আৰু এই কুঁহিয়াৰৰ খেতিখিনি ছাগাল গৰু হাতী চব নষ্ট কৰে হাজিৰা মাতি বেৰা দেওঁ বেৰা দি সেই বেৰা ভাঙিও যাই যাই খাই খাই ফেলে খচে বহুত বেয়া কৰি থৈ আহে খেতিখিনি ঘৰত ক'ব গেলি গৰু ছাগালৰ কথা ঘৰৰ মানুহে আকৌ বেয়াকে আমাৰ লগত কাইজা কৰে সূতে টকা লৈ হাজিৰাক পইচা দিওঁ তেনেকে খেতিখিনি কৰোঁ আকৌ সিফালে নষ্ট কৰে বেলেগৰ গৰুই ছাগালে আৰু পাহাৰৰ পাহাৰৰ পৰা হাতী আহে হাতী আহিলে আমি ৰাতি নুঘূমাও জুই জ্বলে হাতী খেদো হিলৈ মাৰি থাকোঁ আমাৰ সেই বাহ কাটি নি জুই ধৰোঁ সেই বাহৰ হিলৈ শুনি হাতী যায় গৰু ছাগালৰ কথাটো মানুহক তিনিদিন চাৰি দিন কব যাওঁ কব গেলিও তাৰমানে গুৰুত্ব নেদেই তাৰ পিছত আমাক বেয়া বেয়িকৈ কয় আমাৰ বহুত দূখ লাগে আৰু আমি সূতে টকা লৈ আমি খেতিখান কৰোঁ বহুত কষ্ট হয় আমাৰ সেই কষ্ট হ'লেও তাৰমানে বেলেগৰ গৰু ছাগালে আমাৰ খেতিখিনি নষ্ট কৰে নষ্ট কৰিলে খেতি কৰা মানুহটোৰ বহুত বেয়া লাগে